হেল্ল' হয় হয় কওকচোন অ' হয় নেকি আপুনি কি কি খাইছিলে ক'ব নেকি কিবা হয় কেইদিন হ'ল বুলি কৈছিলে আপোনাৰ বিষ কেইদিন ধৰি হৈ আছে এসপ্তাহ ধৰি হৈ আছে মাছ মাংস বহুত খাই আছে নেকি মচলা জাতীয় বস্তু

বাকী আপুনি নিয়মীয়াভাৱে ভাতবোৰ মানে খাইনে খোৱাবিলাক খায়নে নিয়মীয়াভাৱে সেইটোয়েই হয় আপুনি পানী বহুত কমকৈ খায় দিনত চাগে পানী কিমান খায় আপুনি দিনত হয় হয় আপুনাৰ কোনটো ছাইড বিষ হৈছে ক'ব নেকি সোঁফালে বিষ হৈ আছে আপোনাৰ গেষ্ট্রিকৰ প্ৰব্লেম হ'ব পাৰে এনে আপুনি কিবা মেডিচিন লৈছিলে নেকি হয় হয় বাইদেউ আপুনি এটা কাম কৰিব আপুনি পাৰিলে মোক একবাৰ লগ কৰি যাব মোৰ চেম্বাৰত আহি মোৰ চেম্বাৰ স সপ্তাহতে খোলাই থাকে ডেইলিয়ে খোলা থাকে অকল শণিবাৰ আৰু বৃহস্পতিবাৰ দিনত বন্ধ থাকে বাকী কেইদিনত আপুনি আহি পেলাই এবাৰ দেখুৱাই যাব পাৰে সময়টো ৰাতিপুৱা ভাগত আপোনাৰ নটাৰ পৰা বাৰটা বজালৈ খোলা থাকে তাৰপিছত আকৌ আবেলি আবেলিও থাকো মই আবেলি ছয়টাৰ পৰা দহটালৈকে থাকোঁ আপুনি যেতিয়া সুবিধা হয় আপুনি আহি পেলাই দেখুৱাই যাব পাৰে